গণেশ বৰা হয়নে হয় মই এজেঞ্চী এটাৰ পৰা আপোনাৰ নাম্বাৰটো পাইছিলোঁ আপুনি টু টুৰিষ্ট গাইড হিচাপে কাম কৰি আছে হয় মই চিলমিল সপোন হাজৰিকাই কৈছোঁ মই হয় হয় মই উজনি অসমৰ ফালে চাহ বাগান কেইখনমান চাবলৈ যাম বুলি ভাবিছোঁ আপুনি মোক সহায় কৰিব পাৰিবনে হয় হয়

হয় হয় হয় মই হয় মই ভালেখিনি চাইছোঁ আৰু মই ডিব্ৰুগড় জিলালৈকে এবাৰ যাম বুলি ভাবিছোঁ হয় মই মানে বিশেষকৈ মোৰ সেই চাহ পুলিবোৰ কেনেকৈ ৰুৱে কেনেকৈ প্ৰডাক্ট কৰে বা তাৰ লগত জড়িত যিসকল মানুহ আছে তেওঁলোকৰনো কেনেকুৱা জীৱনচৰ্যা মই সেই বিষয়ে মানে অকণমান ভালকৈ জানিবলৈ চেষ্টা কৰিম সেইকাৰণে আপোনাৰ সহায় বিচাৰিম আৰু হয়

ঠিক আছে হয় হয় মই ঠিক আছে মই আঠাইছ তাৰিখে পামগৈ ডিব্ৰুগড় হয় মই আপোনাক হয়

অঁ ঠিক আছে বাৰু মই যোগাযোগ কৰিম দিয়ক অহ ধন্যবাদ